মোৰ প্ৰিয় বাতৰিকাকত হৈছে অসমীয়া প্ৰতিদিন কিয় কিয়নো অসমীয়া প্ৰতিদিনখন মই সৰুৰ পৰা পঢ়ি আহিছোঁ আৰু সৰুৰ পৰাই কি কৰা হৈছে আমাৰ ঘৰত অসমীয়া প্ৰতিদিন লয় আৰু অসমীয়া প্ৰতিদিনৰ যিজন সম্পাদক সেইজন মই বিশেষ ভাল দৰে চিনি পাওঁ আৰু তেওঁৰ লিখা মেলাবোৰ পঢ়ি বেছি ভাল লাগে আৰু সেইবাবেই মোৰ প্ৰিয়